অঁ হেল্ল' এইয়া চিল্কালয় হয়নে

ঘৰ হয় ঘৰত হেৰী ল'ৰাটোৰ বিয়া আছিলে বিয়াৰ কাৰণে কাপোৰ কেইযোৰমান দৰকাৰ হৈছিলে অঁ হয় কাইলৈ যাম নেকি বাৰু

হয় নেকি মই নিজে চাই আনিব পাৰিম ঠিক আছে বাৰু মই পৰহিলৈ যাম নহ'লে

হয় তেতিয়াহ'লে তেতিয়াহ'লে ভাল কথা মই নিজে চাই চিটি আনিম তেতিয়া পৰহিলৈ যাম হয় হয়

হ'ব দিয়ক মই পৰহিলৈ আহিম হয় হয় হয় পৰহিলৈকে যাম মই নহ'লে হয় হ'ব দিয়ক